অ'ই শুনিছ আমাৰ ঘৰলৈ কেইদিনমানৰ আগতে বেপাৰী এজন আহিছিলে আয়ুৰ্বেদিকৰ তাৰমানে হেৰি তেল আনে চুলি চুলিত তেল আনে সেই মই লৈছিলোঁ বটল এটা তাৰপৰা মানুহজনেও ক'লে বেপাৰীজনে চুলিবোৰ ভাল হ'ব বুলি মোৰ চুলিবোৰ মানে সৰিছে আৰু ৰঙা পৰি গৈছিলে তাৰপিছতে মানুহজনে ইমান ধুনীয়াকৈ ক'লে সেইকাৰণে মই আৰু হোলা ভাই মোলা দামো ভৰিলোঁ ল'লোঁ যেনিবা তেলটো তেলটো দুদিনমান ইউজ কৰা পাছত আৰু চুলিবোৰ দেখোন বেয়াহে হৈ গৈছে ৰঙা পৰি গৈছে সৰিছে আৰু এনেকৈ মানুহে বস্তু আনিলে মানুহে ল'ব নাপাই দেই মানুহবোৰে এনেই মিছা কথা কয় ভাল হ'ব ভাল হ'ব বুলি কয় মানুহবোৰক ঠগন দিয়ে আৰু নলবি দেই এনেকুৱা বস্তু তহঁতি সেইবুলি